আপোনাৰ অঞ্চলত হোৱা অনুষ্ঠানসমূহৰ বিষয়ে মোক অলপ কিবা ক'বনে আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয় যেনে বিহু তিনিটা বহাগ বিহু মাঘ বিহু কাতি বিহু বহাগ বিহুৰ দিনাখন প্ৰথম দিনাখন আমি গৰু বিহু গৰু বিহুৰ দিনাখন গৰুক গা ধুৱাওঁ মালা বনাওঁ গৰু পঘা বনাওঁ তাৰপিছত গৰুক গা ধুৱাই কিনে খে পথাৰত এৰি দিওঁ গধূলি আহি কিনে আমি লাও খাওঁ বেঙেনা খাওঁ এনেকৈ কৈ কিনে আমি গৰুক আদৰি আনো ঘৰত আৰু এনেকৈ বহাগ বিহু পালন কৰা হয় মাঘ বিহুৰ দিনা প্ৰথম দিনা উৰুকা প্ৰথম দিনা উৰুকাৰ দিনা আমি একে সকলোৱে মিলি ভোজ ভাত একেলগে খাওঁ আৰু ভেলাঘৰ বনাওঁ সকলোৱে মিলি ফূৰ্তি কৰি তাৰে পিছদিনাখন আমি ভেলাঘৰ জ্বলাই দিওঁ বহুত ডাঙৰ ডাঙৰ মানুহে আহে আহি কিনে নৈবদ্য আদি এনেকৈ আগবঢ়াই দিয়ে দি কিনে আমি প্ৰসাদ খাওঁ এনেকৈ আমি মাঘ বিহু পালন কৰোঁ কাতি বিহুৰ দিনাখন আমি ঘৰে ঘৰে প্ৰসাদ বিলাই দিয়ে আমি খাওঁ আৰু খেতি পথাৰত আমি লক্ষীক আদৰি আনো চাকি বন্তি ধূপ ধূনা এনেকৈ জ্বলাই কিনে আমি লক্ষীক আদৰি আনো আৰু আমাৰ আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ পূজা হয় যেনে দুৰ্গা পূজা গণেশ পূজা চট পূজা শিৱ পূজা কালী পূজা আৰু দুৰ্গা পূজাৰ দিনা দুৰ্গা পূজাত আমি দুৰ্গা মাক সেৱা কৰি মনৰ ক পূৰ' কামনা কৰোঁ মনৰ আশা পূৰণ কামনা কৰোঁ গণেশ পূজাৰ দিনা গণেশ পূজা গণ গণেশক আমি আদৰণী আদৰি নি আনি গণেশক পূজা কৰোঁ চ'ত পূজাখন ৰাতিপুৱা সোনকালে উঠি কিনে তিনিটা চাৰিটা বজাত আমি নদীত গৈ কিনে গা ধু গা ধুই কিনে চট পূজা আমি পালন কৰোঁ শিৱ পূজাৰ দিনা আমি ম মহাদেৱক আমি পূজা কৰোঁ ধূপ ধূনা নবদ্য আদি দি কিনে এনেকৈ পূজা কৰোঁ